চাকৰি কেৰিয়াৰ বুলি ক'লে মোৰ শিক্ষয়িত্ৰী হ'বৰ বহু ইচ্ছা যায় আৰু শিক্ষয়িত্ৰীৰ হ'বৰ ইচ্ছা যোৱাৰ মানে এটাই লক্ষ্য মানে মই মানে এটা শিক্ষকৰ ফেমিলিৰ পৰা মই বিলং কৰিছোঁ মোৰ মাঁ এক্সুৱেলি মোৰ মাঁ এজনী শিক্ষয়িত্ৰী আছিলে আগতে আৰু মোৰ বহুত মানে মোৰ ককা আইতা শিক্ষয়িত্ৰী আছিল তাৰে পৰা মই এক্সুৱেলি লক্ষ্যটো পাইছিলোঁ আৰু মই মানে যেতিয়া মানে এক্সুৱেলি মোৰ মাই টিউচন কৰিছিলে যেতিয়া ল'ৰা ছোৱালীবিলাকক পঢ়াই মোৰ মানে দেখি ইমান ভাল লাগিল ইমান ধুনীয়াকৈ মৰম কৰি বুজাই মোকো যদি এনেকৈ কোনোবাই ময়ো যদি এনেকুৱা মৰম কৰি বুজাওঁ সেইটো মোৰ এটা মানে ভাল মানে হেৰি আছিলে আৰু শিক্ষক ছাত্ৰ মানে আপোনাৰ ছাত্ৰৰ মানে শিক্ষয়িত্ৰী পিছত মানে এটা মানে এটা ৰিলেচন আছে যোনটো ৰিলেচন মানে ক'তো বিচাৰি নাপাব ইমান ধুনীয়া ৰিলেচন মানে শিক্ষক শিক্ষয়িত্ৰী মানে আপোনাৰ চাৰ চাৰ হ'লে আপোনাৰ ধুনীয়াকৈ নিজৰ ল'ৰা নিচিনাকৈ লালন পালন কৰিব বা শিক্ষয়িত্ৰীয়ে হেৰি নিচিনা আৰু মানে শিক্ষয়িত্ৰী মানে টিছাৰ হোৱাটো মানে বহুত পঢ়িব লাগে ইমানবোৰ বোলে অমুক কৰিব লাগে তমুক কৰিব লাগে সেইটো কথা নহয় এক্সুৱেলি মানে বহুত বেছি ভাল লাগে আৰু টিছাৰ হ'লে মানে আপোনাৰ মাইণ্ডটো ফ্ৰেছ থাকে আপুনি মানে মাইণ্ডলৈ একো বেয়া বস্তু নাহেই এনি টাইম পঢ়া ল'ৰা ছোৱালীক ইমান ফূৰ্তি ফাটা কৰা দেখা পাওঁতো সেইটো মাইণ্ডলৈ আহি থাকে আৰু বেলেগ কথা মাইণ্ডলৈ আহিবলৈ মানে কথাই নাই ইমান ধুনীয়া ধুনীয়া ল'ৰা ছোৱালীক লগ পাই থাকো সদায় আৰু ধুনীয়াকৈ কথা পাতি থাকোঁ মাইণ্ডটো এনেই ফ্ৰেছ হৈ থাকে আৰু নুশুলেও মানে চকুকেইটা ধুনীয়া হৈ থাকে সেই কাৰণে মানে মই বিচাৰোঁ যে সকলোৱে যোনে যোনে মানে এতিয়া ধৰক টেট চেট এনেকৈ দিছে বহুত মানে মোৰো এটা আশা আছে মই টেট দিম অমুক কৰিম পঢ়িম আৰু মই সৰু বাচ্ছাবিলাকক পঢ়াম এনেকুৱা মোৰ এটা বহুত আশা আছে আৰু মই মোৰ নিজৰ লগৰ লগৰবিলাককো মই নিজে মানে সিহঁতে কয় তইনো কি বকি থাক ইনে অকলে অকলে বাথৰুমত কি কৰি থাক এইবিলাক আৰু মোৰ বই বহুত বেছি ভাল পাওঁ এনেই মই ঘৰতো আপোনাৰ শাৰী চাৰি পিন্ধি মেখেলা চাদৰ পিন্ধি ফুট চুট লৈ একদম বাৰি চাৰি লৈ কিনে চশমা তশমা পিন্ধি আইনাৰ সন্মুখত কিবা কিবি কিতাপখন লৈ বকি থাকোঁ এইটো মানে মোৰ এটা স্বভাৱ হৈ গৈছে মানে মোবাইলটো লৈ কিনে কিবি কিবি কৰি থাকোঁ তো তেনেকৈ মানে মোৰ এটা মানে মোৰ এটা পেচন হৈ গ'ল আৰু মনত হেৰি আৰু মোৰ ড্ৰিম হয় মই মোৰ ফিউচাৰ লাইফ হয় মই টিছাৰ নহ'লে বেলেগ মই একোৱেই নহওঁ মই টিছাৰেই হ'ম যদি মই টিছাৰ নহওঁ মই টিউচন কৰি হ'লেও খাম এই দুটাই মোৰ পেচন হয় মোৰ লাইফত মানে ইমান এটা মই আশা লৈছোঁ যে মানে হৈহে এৰিম যদি টিছাৰ নহয় তেনে মই টিউচন কৰিম আৰু মই ল'ৰা ছোৱালীক পঢ়াই বহুত বেছি ভাল পাওঁ সৰু ল'ৰা ছোৱালীবিলাকক পঢ়াই বিৰাটেই ভাল পাওঁ মৰম কৰি ভাল পাওঁ সিহঁতক মানে আৰু মানে মোৰ বহুত বেছি ভাল লাগে মেমহঁতক যে পঢ়োৱা দেখোঁ ঘৰত আহি এজেক্ট এক্টিং কৰোঁ আইনাৰ সন্মুখত একদম হেৰি চেৰি পিন্ধি লৈ কিনে বহুত বেছি ভাল লাগে মোৰ আৰু আপোনালোকেও মোক আশীৰ্বাদ কৰিব যে আগলৈ যে মই বহুত ডাঙৰ এজন মানে টিছাৰ হওঁ মোৰ প্ৰফেচৰ হ'বও ইচ্ছা আছে টিছাৰ হ'বও ইচ্ছা আছে আৰু সেয়ে আশা কৰিব সেয়ে ধন্যবাদ